অঁ দাদা মই এই আপোনাৰ মেৰাচুকৰপৰা কৰিছিলোঁ মোৰ মানে গেছ এটাৰ কাৰণে অলপ দিন ঘৰৰপৰা বাহিৰত আছিলোঁ সেইকাৰণে গেছ লোৱা হোৱা নাই হ'লে আপুনি গেছ এটা দিব মানে সংযোগ কৰিব পাৰিবনে আগতে লৈ থাকোঁ হ'লে অঁ আগতে আপোনালোকৰ তাৰপৰাই মই গেছ আনো ঘৰত ডেলিভাৰী দি থৈ যায়হি মোৰ মানে কামৰ কাৰণে বাহিৰলৈ যাবলগীয়া হৈছিল সেইকাৰণে এই ছমাহমান গেছ লোৱাই হোৱা নাই হ'লে এতিয়া গেছ নাই মানে মই আকৌ উভতি আহিলোঁ ঘৰলৈ সেইকাৰণে মোৰ গেছৰ প্ৰয়োজন হৈছিলে আপোনালোকে পাই যদি আজি কালিৰ ভিতৰতে কৰি দিবহোঁ গেছৰ ব্যৱস্থাটো অঁ হয় মোৰ ঘৰৰ মেৰাচুকত দিব পাৰিবনে যদি পাৰে সোনকালে আপোনালোকে যোগাযোগ কৰিব মানে মোৰ বহুতে প্ৰয়োজন হৈছিল মই যিহেতু কৰ্মসূত্ৰে বাহিৰলৈ যাবলগীয়া হৈছিল সেইকাৰণে অলপ দিন ল'ব নোৱাৰিলোঁ আৰু একো নাই এতিয়াৰপৰা আপোনাৰ নিয়মীয়াতভাৱে গেছ লৈ থাকিম চিন্তা কৰিব নালাগে আপোনালোকে সোনকালে আমাক গেছৰ যোগাযোগটো কৰি দিয়ক ঠিক আছে